খেলিবলৈ ক'লে মোৰ প্ৰিয় গেম ফুটবলেই হয় ফুটবল মই সৰুৰপৰা চাওঁ ফুটবল চাই আহিছোঁ আৰু ফুটবলটো ভাল লাগে ফুটবলটোত ব'ৰ ব'ৰৰ কোনো অপচনে নাই ফুটবলটো এনেকুৱা এটা স্পৰ্টছ য'ত ব'ৰ নহয় মানুহবিলাক নব্বৈ মিনিটৰে খেল হ'ব তাতেই সকলো ধৰণৰ আপোনাৰ উৎসাহ দেখিব ইউনিটি দেখিব আপোনাৰ সেই বান্ধোনটো দেখিব প্লেয়াৰবিলাকৰ মাজত বন্ধুত্বমূলক স্বভাৱ দেখিব ফুটবলৰ তেনেকৈ ক'ব গ'লে মই সকলো লীগে চাওঁ সেনেকৈয়ে লীগ চাব গ'লে ৱৰ্ল্ড কাপ চাওঁ লীগ চাওঁ মোৰ প্ৰিয় ক্লাবটো হ'ল ৰিয়েল মাদ্ৰিদ সেইটো আপোনাৰ মাদ্ৰিদত অৱস্থিত তাতে আপোনাৰ মোৰ প্ৰিয় খেলুৱৈ এতিয়ালৈকে ফুটবলৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো তেওঁ সেই ক্লাবটোৰ হৈ খেলিছিল আৰু সেই ক্লাবটোৰ হৈ খেলোতেই তেওঁ ডাঙৰ ডাঙৰ বহুতো পুৰস্কাৰ পাইছিল সেইটো সেইখিনিয়ে ফুটবলৰ প্ৰতি মোৰ ক'ব লগা